পাকঘৰত থকা বিদ্যুৎ চলা সামগ্ৰী হৈছে মিক্সাৰ মিক্সাৰত আমি মছলা পিছোঁ পিয়াজ গুৰি কৰোঁ বা বিলাহীটো ছাটনি বনাও সেইবিলাক ইউজ হয় আজিকালি এইবোৰ সামগ্ৰী বহুত প্ৰয়োজন মানে আমাৰ দৈনিক চলা শৈলীবোৰ সহজতে কৰে আৰু দ্বিতীয়টো হৈছে আপোনাৰ অভেন অভেনত আপোনাৰ আমি খাদ্যবোৰ খুব কম সময়তে গৰম কৰি ল'ব পাৰোঁ বা অন্যান্য খা খাদ্যবোৰ বনাব পাৰোঁ অন্য এটা বহুত ভাল বস্তু

আপোনাৰ খাদ্যসমূহ বহুত অতি সোনকালে গৰম কৰি তোলে ই কাৰেণ্টত চলে খুবেই ভাল বস্তুবোৰ ব্যৱহাৰ কৰি খুবেই ভাল লাগে এই বস্তুবোৰ যেতিয়া নাছিলে মিক্সি যেতিয়া নাছিলে মানুহে পতাত পিছি মছলাবোৰ গুড়ি কৰে বা ছাটনিবোৰ পতাত পিছি বনায় কষ্টও হয় বহুত কষ্ট কৰি কৰি বনায় আজিকালি মানে এই সামগ্ৰীবোৰ অহাৰ পা বহুত সুবিধা হৈছে তাৰ পিছত অভেন যেতিয়ালৈকে অহা নাছিলে মানুহে সদায়ে জুই ধৰিয়ে ধৰি জুই ধৰিয়ে তাৰ পিছত বস্তুটো গৰম কৰে বহুত সময় যায় আৰু টাইমো লয় মানে অভেন ইলেক্ট্ৰনিক বস্তু অহাৰ পৰা মানুহৰ সময়বোৰ বহুত চমুৱাই পেলাইছে চব কাম কৰিব পাৰে অতি খুব কম সময়তে চব কাম কৰি পেলাব পাৰে সেইটো কাৰণে আজিকালি যুগত এই বস্তুবোৰ এইবোৰ ইলেক্ট্ৰনিক সামগ্ৰী আমাৰ পাক পাকঘৰত ব্যৱহাৰ হয় খুবেই দৰকাৰী আৰু সেই সামগ্ৰীবোৰ বহুত সহজতে মানুহে ব্যৱহাৰ কৰিব শিকিব পাৰে আৰু হেৰি কৰিব পাৰে ধন্যবাদ